মই সকলোৰে লগতে আহাৰ খাই খুব ভাল পাওঁ কাৰণ সকলোৰে এটা এটা মা মানে কথা কয় ন ভাল লাগে মানে কথা কয় কিছুমানে কথা কৈ কৈ ভাত খায় থকা হয় যে এইটো বস্তুৰ সোৱাদটো বৰ ভাল লাগিছে দেই ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া বনাইছে ৱাও কোনে বনাইছে কেনেকে বনাইছে সেই বস্তুটো তেনেকে কথা পাতি পাতি খোৱা হয় ন মানে সেই কাৰণেই মানে সকলোৰে লগত খাই ভাল লাগে আৰু বিশেষ আলহী আহিলেটো আৰু ভাল লাগে কাৰণ আলহীৰ কাৰণে সব মানে বেছি ভাল মানে বেছি ভাল লগাই খোৱাবলৈ কাৰণে বা তেখেতৰ পৰা ভাল কথা এটা শুনিবলৈ কাৰণে কাৰণ ইমান ধুনীয়াকে বনোৱা হয় বাৰু মই বনা মানে বনাইয়েই ভাল পাওঁ মানে তেনেধৰণৰ মানে মই ভাবোঁ যে আজি এনেকে বনাই এনেকে খোৱাওঁ কাৰণ আলহী হয় আলহী ল আলহী আলহীৰ পৰা যদি মানে ভাল এটা শুনোঁ মানে নিজৰে ভাল লাগে এতিয়া পাচলৈও মানে সেইটো এটা মানে ভাবি থৈ দিওঁ যে পাছত আকৌ আহিলে ইয়াতকৈ আৰু ভালকে খোৱাম সেইটো কাৰণে আলহীবোৰ আহিলে নতুন নতুন পদ্ধতিৰে খোৱাবলৈ মই বহুত চেষ্টা কৰোঁ আৰু সেইয়া চেষ্টাৰে মোক বহুত ভালকেও কৈ থৈ যায় আৰু মোৰ পৰা শিকিও যায় কিছুমানে যে এইটো বস্তু কেনেকে বনাইছে বা কেনেকে বনাইছা মোকো শিকাই দিবচোন বাৰু মোৰ ভাল লাগিছে আৰু ক'ৰ পৰা আনিছে কি কৰিছে কেনেকে বনাইছে এই সকলো বোৰ সোধে সেইকাৰণে আলহীবোৰ আহিলে মই খুব ভাল পাওঁ আৰু সিহঁতক মই নতুন নতুন নতুন নতুন পদ্ধতিৰে খোৱাওঁ সেইবাবে মানে মোৰ বহুত ভাল লাগে বিশাল অনুষ্ঠান অনুষ্ঠান মানে অনুষ্ঠানৰ হৈছে অনুষ্ঠান ক'বলৈ হ'লে যেনেধৰণৰ আমাৰ প হেৰি হয় গাঁৱতেই কিছুমান অনুষ্ঠান পতা হয় অনুষ্ঠানবোৰ পাতিলে বাৰু তেনেকেও মতা হয় আৰু যেনেধৰণৰ বাৰ্থডে বা জন্মদিনৰ কাৰণে যদি অনুষ্ঠান কৰা হয় তেনেধৰণেও মানুহবোৰ আহে তেন তেনেধৰণেটো আহেই বাৰু এনেই অনুষ্ঠান নোহোৱাকেও বাৰু আমাৰ ঘৰত আহে নিমন্ত্ৰণ কৰোঁ খাবলৈ কাৰণে আহাৰ গ্ৰহণ কৰিবৰ কাৰণে আৰু পূজা পূজাটো পূজাটো প পতা হয়েই পূজাবোৰতো আমি সকলোঁ মানুহকে খাবলৈ কাৰণে আমি নিমন্ত্ৰণ কৰোঁ বহুত মানুহক গাঁৱৰ সকলোবোৰ মানুহকে আমি নিমন্ত্ৰণ কৰা হয় তেখেতসকলকো আমি খোৱাবলৈ আৰু বা খোৱাবলৈ আমি মানে বিচাৰোঁ যেনেধৰণে তেখেতসকলে যাতে বেয়া নাপাওঁক আৰু

অৰ আৰু কি ক'ম আৰু মোৰ ভাল লাগে নতুন মানুহবোৰ আহিলে নতুন মানুহৰ কাৰণে আৰু নতুন নতুন পদ্ধতিৰে খুৱাই মই খুউব ভাল পাওঁ